মই বহুত ধৰণৰ ৰানিং কৰিছোঁ ট্ৰেইল ৰানিংটো মই কৰিছোঁ ট্ৰেইল ৰানিঙত অলপ স্পিডটো অলপ বেছি লাগে আৰু দেহাটো বেছি লৰচৰ হয় আ বহুতখিনি মোৰ ভাল হৈছে ঘাম পৰ্য্যন্ত ওলাইছে ভাল দেহা দেহাটো অলপ পাতল পাতল অনুভৱ হয় মাজতে কেতিয়াবা মোৰ অলপ গৰমতে গাটো অলপ এলাৰ্জি টাইপ এলাৰ্জি হোৱাৰ দৰে হয় এলাৰ্জি হোৱাৰ দৰে হয় তাতেও ট্ৰেইল ৰানিং কৰোঁতে ঘামবোৰ যেতিয়া ওলাই গ'ল মোৰ তেতিয়াৰ পৰা এলাৰ্জিটো নোহোৱা হোৱাৰ দৰে হ'ল মোক ঘামৰ ঘামটো বেছিভাগেই মানে গুৰুত্বদায়ক আৰু মানে তো ভাল হয় আৰু বহুত ভাল হয় ফাৰ্ষ্টতটো ভোক ফাৰ্ষ্টত ভোক বেছিকৈ লাগে পানী খোৱাৰ পিছত আহোঁতে ৰানিং কৰি অহাৰ পিছত অহাৰ পিছতে ভোক লাগিব ধৰে কিবা খাওঁ খাওঁ অনুভৱ হয় ভাগৰ যেন লাগি নাথাকে বেছি পাতল পাতল লাগে কিবা কাম কৰিব হেলা নালাগে খুব শান্তি মানে ট্ৰেইল ৰানিঙত দেহাটো লৰচৰ হোৱাৰ লগে লগে বহুতখিনি মই প্ৰভাৱ পাইছোঁ আৰু নিজৰ দেহা